হেল্ল' হেল্ল' মোৰ অৰ্ডাৰটো অহাৰ কথা আছিলে তো নাহলি দেখোন এ মই কৈছোঁ নলবাৰীৰ পৰা আপনি আপনাৰ ভুল হৈছি না আপনি ৰাতিপুৱা নটাত অহাৰ কথা এতিয়া চাৰিটা পাঁচটা বাজিল আপনি আহি পোৱা নাই সেনেহেন কথা নহয় না সেনেহেন নহয় না মই গধূলা নাথকো না মই আৰু মই টাইমত আহিবা হ'লি ভাল পাওঁ না আৰু আপোনাক মেছেজ আইছি তথাপিতো নাহে না সেনকৈ কেনকৈ হ'ব আপোনালোকৰ সেনেহেন হ'লি নহ'ব না আপোনাৰ মেছেজ আহিছে যিহেতু আইবা লাগে ন সেইটো আপনাৰ ভুল ন আপনাৰ এতিয়া টাইম আপনাৰ সেইটোৱেই কাম আপনি টাইমত আহিবা লাগে আপনি দিবা লাগে মোক সেনকে মইতো নলওঁ আৰু মইতো আৰু এনকে টাইম চাই পেলাই ৰখি থাকবা নোৰো আপনি ক'লে আহিব ৰাতি মোৰ ৰখি থাকিম মোৰোতো কাম থাকে সেনকে নহ'ব না মোক নিজক লাগে না আৰু টাইমক লাগে না বুজি পালি বুজি পোৱা কথা বেলেগ আৰু আজি নহয় আৰু আগতেও আগতেও আপনি দেৰি দেৰি কৰছে আপুনি যেনেকে ব্যৱহাৰ কৰিছে তেনেকেতো নকৰে ন নলবাৰীৰ মানুহটো ময়ো ন কিন্তু জানিব লাগে আপনাৰ কামেই সেইটো আপনি কৰিবই লাগব ন অঁ গধূলাটো মই নাথকো না টাইমত আপুনি আহিব লাগে মই দেৰি হ'লে কিন্তু কাষ্টমাৰ কেয়াৰত ফোন কৰি পেলাই আপোনাৰ কমপ্লেইন দি দিম তো আপুনি যিমান পাৰে সোনকালে আহক আৰু টাইমত ঠিক আছে দিয়ক আৰু আপুনি টাইমত আহক যিমান পাৰে জলদি